এজন নবীন ব্যক্তিয়ে শিকিব লগা মৌলিক চিলাইবোৰ হ'ল প্ৰথমতে এজন ব্যক্তিয়ে মেচিনটো কেনেদৰে চলাব লাগে সেয়া প্ৰথমে শিকি ল'ব লাগিব কেনেদৰে এটা মেচিনত সূতা ভৰাই ভৰাব লাগিব কেনেদৰে মেচিনটো চলাব লাগিব বা চিলাই কেনেদৰে পোন কৰিব লাগিব সেই কথাখিনি প্ৰথমে শিকিব লাগিব তাৰপাছত এজন ব্যক্তিক চিলাই পোন কৰিবৰ কাৰণে প্ৰথমতে বিভিন্ন ধৰণৰ কাপোৰত প্ৰথমে চিলাবলৈ দিয়া হয় তাৰাপিছত হাত পোন কৰিবৰ কাৰণে তোম আপোনাৰ কিছুমান কাপোৰ দিয়া হয় চিলাবলৈ তাৰ পাছত আপোনাৰ ব্লাউজ চিলাবলৈ দিয়া হয় তেনেদৰে আপোনাৰ ব্লাউজ চোলা মেখেলা চাদৰ পতি বা মেখেলা তেনেকুৱা ধৰণৰ চিলাইবিলাক মৌলিক চিলাইবিলাক দিয়া হয় আৰু সেইবিলাক আমি নিখুঁত অনু অনুশীলন আৰু আৰু সেইবিলাক আমি অনুশীলন আৰু নিখুঁত কৰিবলৈ হ'লে আমি সদায় সেইবিলাক বস্তু চিলাব লাগিব নিখুঁত কৰিব লা